আমি মানে সব খাদ্য ঘৰতেই বনাওঁ দালি তাৰ পাছত মচুৰ দালি বটা আলু পিটিকা তাৰ পাছত আলু গুড়া ঔ টেঙাই দি মাছ বনাওঁ তাৰ পাছত সৰু মাছক ঔ টেঙায়েদি বনালে ভাল লাগে ঔ টেঙাটো কাটি চাৰি পিছ কৰি বনে সিদ্ধ কৰি পেলাই তাৰপিছত ফোৰণ দি পেলাই তেল সেনেকৈ দি পেলাই ভাজি পেলাই মাছখিনি ভাজি পেলাই দি পেলাই অলপমান পানী আৰু সৰিয়হ পিচি দিলে ধুনীয়া সেই সেইটো ৰেচিপি খাই খুব ভাল লাগে আৰু মাংসও বনাওঁ আমি খুব চিম্পুল কৰি মানে মছলা বেছিকৈ নিদি আদা নহৰু জিৰা অলপ দি এনেকে মানে বনাওঁ তাৰপিছত আৰু আমাৰ খোৱা খাদ্যটো সেই বেছিভাগ নলবাৰীৰ মানুহ মাছ মাংস খায়েই ঘৰুৱা হিচাপতো কিছুমান নিজে নিজে খাদ্য আমি বনাই খাওঁ খুব চিম্পুল কৰি ইয়াতে আহিলে নলবেইৰা খাদ্য খাব পাব আৰু আমি কেনেকৈ বনাওঁ সেইটোও জানিব